মই প্ৰথম মঞ্চত গান গাইছিলোঁ স্কুলত স্কুলত যেতিয়া গান গাইছিলোঁ তেতিয়া মোৰ মানে বহুত ভাল লাগিছিলে প্ৰথম গানটোতে মই সকলোৰে হাততালি পাইছোঁ সহাৰী মোৰ লগৰ ল'ৰা ছোৱালীবোৰে কৰিলি কাৰিছে আৰু এক চ আৰু এক চাট দিয়া বুলি মই আকৌ এবাৰ দুনাই গাব বিচাৰিলোঁ আকৌ গাই মই তেওঁলোকক শুনাই দিলোঁ গান গাই মোৰ যেতিয়া ভাল লাগে মোৰ বহুত ভাল লাগে মই মঞ্চত যেতিয়া গীত গাওঁ সকলোৱে যেতিয়া মোক আগুৰি লৈ আদৰি তেতিয়া মোৰ মনটো ভাল লাগি যায় মোক সকলোৱে ভাল পায় মোৰ গান শুনি মই সেইবাবে গানৰ প্ৰতি মোৰ বহুত ভাল লাগে মোৰ বহুত উৎসাহ আছে গান গাবৰ বাবে মই গান গাই ভাল পাওঁ সেইবাবে মোক সকলোৱে মঞ্চত গীত গাবৰ বাবে মাতি নিয়ে মই সেই অভিজ্ঞতাৰ পৰা গান গোৱাৰ অভিজ্ঞতাৰ পৰাই মোৰ বহুত মনটো ভাল লাগি যায় মই প্ৰতিখন মঞ্চতে গান গাওঁতে যেতিয়া মোৰ সকলোৱে হাত তালি বাই মোৰ মনটো বহুত ফূৰ্তি লাগি যায় মই সেই অভিজ্ঞতাবোৰ মই বহুত ভাল পাওঁ সেই অ অভিজ্ঞতাৰ পৰাই মোৰ আজি এই অৱস্থা পাইছোঁহি মই গান গাই ভাল পাওঁ বাবেই মোৰ সকলোৱে বিচাৰে মঞ্চত গান গাবৰ বাবে মই মঞ্চত গান গাবলৈ সাজু হওঁ মই মোৰ নাম যেতিয়াই মঞ্চত মাতে সকলো ৰাইজে তেতিয়া হাত চাপৰিয়ে মোক আদৰণি কৰে সেইদৰেই মই আগবাঢ়ি যাওঁ মঞ্চত গান গাবলৈ মোৰ অভিজ্ঞতাৰ পৰা মই এখন মঞ্চত যেতিয়া মই গান গাবলৈ গৈছিলোঁ মোক বহুত ভাল ধৰণে মোক আদৰি লৈছে তুমি আৰু এবাৰ গোৱা মই সেইদৰেই দুনাই গাই গৈ আছোঁ ইটোৰ পিছত সিটো গান গাই গাই মই সামৰণি মাৰিছোঁ